অঁ মই এই নৱপুৰ অঁ আপোনাৰ বিশ্বনাথ চাৰিআলি নৱপুৰৰ পৰা কৰিছিলোঁ এই ৰুলিমণি কটকী বৰা আপুনি ডক্টৰ পুষ্প বৰা হয়নি হয় এই আজি দুমাহমানৰ পৰা ধৰি এই জ্বৰ চৰ্দি আমাৰ মোৰ এনেকৈ হৈ আছে তাকে মানে মোৰ লগৰগৰাকীয়ে ক'লে আপুনি হেনো ভালদৰে হেনো চায় বোলে সেয়েহে মানে দেখুৱাম বুলি ভাবিছিলোঁ আপুনি ক'ত বহে বাৰু

হয় হয় কেইটা বজাৰ পৰা কেইটালৈকে চায় আপুনি

হয় হয় মই ফাৰ্মাচীৰ পৰা এনেই ঔষধ আনি খাইছোঁহি কিন্তু ভাল পোৱা নাই মানে সেই মানে হয় হয় হয় হ'ব দিয়ক তেন্তে যাম আৰু

হয় হয় হয় হয়